মই ডিব্ৰুগড় বজাৰৰ পৰা তেল এটা আনিছিলোঁ চুলিত ঘঁহা ওচৰৰ মোৰ ঘৰৰ ওচৰত এই বাইদেউ এজনীয়ে ঘঁহিছে তেওঁলোকে ক'লে চুলিত কাৰণে এই তেলটো খুব ভাল নসৰে আৰু চুলি নসৰে ন আৰু দীঘল হয় নেফাটে তেনেকে কোৱা দেখি অনা হ'ল কিন্তু তেলটো মই ঘঁহিছোঁ ঘঁহাৰ পিছত দেখিছোঁ চুলিবোৰ সৰিবলৈ ধৰিছে আৰু মূৰত খজুৱতি হৈছে আৰু মানে চুলিবোৰ কিবা কেটেপা কেটেপ হৈছে গতিকে তেলটো কিবা এক্সপাইৰী ডেটেই নে কিয়েই নে মোক দেখোন তেলটো একো এই সুফল পোৱা নাই তেলটো ঘঁহি গতিকে তেলটো মই এক্সপাইৰ ডেটেই গ'ল নেকি নে কিয়ে মই দোকানীৰ লগত কথাটো পাতিব লাগিব আৰু আৰু তেলটো ইমান দাম লৈছিলে তেলটো আঢ়ৈশ টকা লৈছিলে আৰু তেলটো এলমণ্ড তেল তেলটো এতিয়া লৈ মই এতিয়া একদম মানে বেয়া পোৱা হৈছোঁ